ৰেডিঅ' আগতে শুনিছিলোঁ তেতিয়া ভাল লাগিছিল মানে তাৰে যিবিলাক গানৰ অনুষ্ঠান সেইবিলাক খুব ভাল লাগিছিল কিন্তু এতিয়া লাহে লাহে ৰেডিঅ'ৰ প্ৰচলনটো কমি যোৱাৰ বাবে এতিয়া টি ভি চাওঁ টি ভিত মই চবছে ভাল পাওঁ ক্ৰাইমেল আৰ্টৰ যিটো মানে কি অনু হেৰি আছে অনুষ্ঠান আছে ক্ৰাইম এলাৰ্ট সেই সেইটো অনুষ্ঠান বস্তু খুব ভাল পাওঁ কাৰণ সেই অনুষ্ঠানটোত মানে মানুহে কেনেকৈ নিজৰ নিৰাপত্তা ৰাখিব পাৰে এইবিলাক কথা জনা যায় আৰু আকস্মিক দুৰ্ঘটনাৰ পৰা কেনেকৈ হাত সাৰিব পাৰি এইবিলাকো দেখা যায় আৰু তাৰ তাৰে পৰা বহুতখিনি কিবা কিবি জানিব পাৰি আৰু নিজক বচোৱাৰ কাৰণে হওক বা ওচৰ চুবুৰীয়াক বচোৱাৰ কাৰণেই হওক বা লগ লগৰ বন্ধু বান্ধৱীবিলাকক বচোৱাৰ কাৰণেই হওক জানিব পাৰি